অসমীয়া ভাষাটো ভাৰতৰ চৰকাৰী ভাষা হিন্দীৰ সৈতে কিদৰে তুলনা হয় এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অসমৰ চৰকাৰী ভাষা হৈছে অসমীয়া আৰু ঠিক সেইদৰে ভাৰতবৰ্ষৰ চৰকাৰী ভাষা হৈছে হিন্দী কিন্তু এই ক্ষেত্ৰত যদি মন কৰোঁ অসমৰ চৰকাৰী ভাষা আৰু ভাৰতবৰ্ষৰ হিন্দী ভাষাৰ সৈতে আমি তুলনা এইখিনিতেই বিচাৰি পাওঁ যে অসমত যি জনগাঁঠনি আছে অৰ্থাৎ যি জনগাঁঠনিৰ লোকে অসমত বসবাস কৰে সেয়া বড়োৱেই হওক আহোমেই হওক কোঁচেই হওক কছাৰীায়েই হওক তেওঁলোকৰ নিজস্ব ভাষা থকাৰ উপৰিও তেওঁলোকে অসমীয়া ভাষাটোৰেই যি চৰকাৰী কৰ্ম কাজ আছে সেই কৰ্ম কাজ তেওঁলোকে সম্পাদন কৰে ঠিক সেইদৰে হিন্দী ভাষাৰ সৈতে যদি আমি তুলনা কৰোঁ চৰকাৰী ভাষাৰ দৰে ঠিক সেইদৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন জনগাঁঠনিৰ লোকে বসবাস কৰে তেওঁলোকৰ নিজস্ব ভাষা আছে আৰু তেওঁলোকে নিজস্ব ভাষা থকাৰ পিছতো কিন্তু সেই হিন্দী ভাষাৰেই চেনট্ৰেল গৰ্ভমেন্টৰ চৰকাৰী কাম কাজ তেওঁলোকে সমাপন কৰে এইদৰে চাবলৈ গ'লে অসমীয়া ভাষাটোৱে যিদৰে চৰকাৰী কাৰ্য কলাপ গ্ৰহন কৰে ঠিক সেইদৰে হিন্দী ভাষাটোৱেও ভাৰতবৰ্ষৰ ক্ষেত্ৰত চৰকাৰী কাৰ্য কলাপ গ্ৰহন কৰে আৰু ইয়াতেই তেওঁলোকৰ তুলনা হয় অৰ্থাৎ হিন্দী আৰু অসমীয়া ভাষাৰ তুলনা হয় ইয়াৰোপৰিও যদি আমি চাওঁ যে অসমীয়া ভাষাটোৱে অসমৰ সমগ্ৰ অঞ্চলত বিয়পি আছে ঠিক সেইদৰে হিন্দী ভাষাটোও ভাৰতবৰ্ষৰ প্ৰত্যেকটো অঞ্চলত বিয়পি আছে যিদৰে অসমীয়া ভাষাটো অসমৰ প্ৰত্যেকখন বিদ্যালয়ত বৰ্তমান সময়লৈকে শিকোৱা হৈছে ঠিক সেইদৰে হিন্দী ভাষাটোও কিন্তু ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতেই এটা পৰ্যায়ৰ পৰা গ্ৰহণ কৰিবলৈ দিয়া হয় অৰ্থাৎ হিন্দী ভাষাটো শিকিবলৈ দিয়া হয় এই ক্ষেত্ৰত যদি চাওঁ অসমীয়া ভাষাটো চৰকাৰী ভাষা আৰু হিন্দীৰ সৈতে তুলনা হয় ঠিক সেইদৰে অসমীয়া ভাষাটো লিখাৰ পদ্ধতি ক্ষেত্ৰত যদি আমি মন কৰোঁ যে অসমীয়া ভাষাটো যোগেদি আমি যেতিয়া চৰকাৰী কাম কাজ সম্পাদন কৰিবলগা হয় তেতিয়া আমি অসমীয়া ভাষাটো লিখিব লগা হয় ঠিক সেইদৰে চেনট্ৰেল গৰ্ভনমেন্টৰ বিভিন্ন আঁচনিয়েই হওঁক বা বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত যেতিয়া আমি নামভৰ্তি কৰিব লগা হয় কিন্তু তেতিয়া আমি হিন্দী ভাষাটো ঠিক সেইদৰে লিখিব লগা হয় গতিকে এনেদৰে মই ভাবোঁ যে অসমীয়া ভাষাটো ভাৰতৰ চৰকাৰী ভাষা হিন্দীৰ সৈতে তুলনা হয়